মহাবিদ্যালয়ত পঢ়ি থাকোঁতে মাজুলীলৈ যোৱা শৈক্ষিক ভ্ৰমণৰ বাবে মাজুলীলৈ যোৱা এটা স্মৃতি মোৰ মনত আছে আমাক আমি হেঁপাহ কৰিছিলোঁ যে পৃথিৱীৰ বৃহত্তৰ নদীদ্বীপ আমি মাজুলী চাম আৰু সেইবাবে আমাৰ শিক্ষকসকলে আমাক মাজুলী ভ্ৰমণৰ বাবে এটা ব্যৱস্থা কৰি দিছিল ফেৰীত যোৱাৰ যি এক আমোদজনক যাত্ৰা সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ বিভিন্ন সত্ৰসমূহ আমাক তেওঁলোকে দৰ্শন কৰাইছিলে আৰু যি মাজুলীৰ ভাওনা সংস্কৃতি মুখা শিল্প সেইখিনিৰ সৈতে আমাক পৰিচয় কৰোৱাই ওচৰৰ পৰা চোৱাৰ সুযোগ প্ৰদান কৰিছিলে